আমাৰ অঞ্চলটো বিশেষকৈ অসমৰ অসমলৈ বিভিন্ন দেশ বিদেশৰপৰা পৰ্যটক আহে ইয়াত বহুতো চাবলগীয়া বস্তু আছে আৰু সেইবাবে বহুত বিদেশৰপৰা আহে পৰ্যটক আহে চাইহি প্ৰাকৃতিকভাৱে আমাৰ অসমখন বহুতেই বহুতেই বহুতেই বেছি সহকী আৰু তাতকৈও মানে চাবলগীয়া বহুত পৌৰাণিক ঐতিহাসিক ৰজা ৰজাসকলৰ মহা ৰজা মহাৰজা মহাৰজাসকলৰ বহুতো ঐতিহাসিক বস্তু আছে সেইবোৰ চাবৰ বাবে বহুতো বিদেশৰপৰা বহুতো পৰ্যটক আহে আৰু প্ৰাকৃতিকভাৱে অসমখন বহুতেই চহকী তাতকৈও মাজুলীখন মাজুলী মাজুলী বুলি ক'লেটো পৃথিৱীৰ বিখ্যাত নদী দ্বীপ মাজুলী আৰু মাজুলীলৈও তেনেকৈ বিভিন্ন দেশৰপৰা বিভিন্ন দেশ বিদেশ দেশ বিদেশৰপৰা পৰ্যটক আহে চাবৰ বাবে মাজুলী শংকৰদেৱৰ প্ৰতিষ্ঠিত বহুতো সত্ৰ আছে আৰু যিদৰে বেলেগৰ ৰাজ্যত মানে এতিয়া বৰ্তমান পূজা পূজা ছিজন পূজা যিদৰে পাতে তেনেকৈ মাজুলীত পূজা নহয় মাজুলীৰ জনপ্ৰিয় হৈছে চব চবচে বেছি জনপ্ৰিয় হৈছে ৰাসলীলা শ্ৰীকৃষ্ণৰ ৰাসলীলা আৰু শ্ৰীকৃষ্ণ ৰাসলীলা চাবৰ বাবে বিভিন্ন দেশ বিদেশৰপৰা আদি কৰি বহুতো বহুতো লোক আহে বহুতো জনসমাগম দেখা যায় মাজুলীত ৰাসলীলা ৰাসৰ পৰিস্থিতিত আৰু মুখা শিল্পৰ বাবেও মাজুলীৰ চামগুৰিসত্ৰ বহুতেই বিখ্যাত আৰু মুখা শিল্প চাবৰ বাবেও বহুতো বহুতো পৰ্যটক দেখা পোৱা যায় ইয়াত আৰু এনেদৰে এনেদৰে মাজুলীৰ পৰিৱেশো বহুত বহুতেই বহুতেই বহুতেই বেছি সুন্দৰ হয় প্ৰাকৃতিকভাৱেই হওক আৰু সত্ৰীয়া সংস্কৃতিৰ পৰম্পৰাভাৱেই হওক যথেষ্ট শলাগ ল'বলগীয়া হয় আৰু এনেদৰেই মানুহ যথেষ্ট আহে আমাৰ ইয়াত মাজুলীলৈ আৰু এনেকৈয়ে আৰু